অঁ অংকু বৰা হয়নে অঁ মই দিল্লীৰপৰা ক'লোঁ মই মানে আপোনাৰ অসমৰ এই মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ ফুৰিবলৈ যাম বুলি ভাবিছোঁ আগতে মই অসমৰে আছিলোঁ বৰ্তমান ইয়াতে আছো যাম বুলি ভাবিছোঁ আপুনি অলপ তাত সহায় কৰিব পাৰিবনে অঁ ঘূৰা আমি এই দুই এদিনতে যাম আমাৰ চাৰিজনমান যাম অঁ অঁ আমাৰ আপুনি আমাৰ ফুৰাৰ ব্যৱস্থাটো কেনেকুৱা কৰিম বুলি ভাবিছে কিহত কৰিব হয় হয় পইচা পাতিতো হয় কিবা এটা মিলাই মেলি ল'ব আৰু পাঁচশমানকৈ এজনৰ ঠিক আছে বাকী জীৱ জন্তু কি কি দেখা পোৱা যাব এইটো সময়ত হয় হয় ঠিক আছে